হয় কওক আমাৰ ইয়াত মন ডে' মনালি পথাৰ এইবিলাক বিভিন্ন ধৰণৰ আছে

আছে আছে আছে আমাৰ ইয়াতে ৰাতিপুৱাই এচ টি চি বাছ এইবিলাক গৈ থাকে আৰু গধূলি আহে

আছে আছে খোৱা লোৱা আমাৰ ইয়াতে ওচৰে পাজৰে আমাৰ চ'কত হোটেল এইবিলাক আছে তাৰপাছত থকা লোৱাৰো আছে এইফালে গোৰেশ্বৰ টাউন এইফালে খৈৰাবাৰীও আছে আছে আছে বিভিন্ন ধৰণৰ আছে হয় হোটেলতো হ'ব আৰু কিছুমান মানুহে ভাল মানুহে থাকিবলৈ জাগা দিয়ে হয় হয় চিনাকি নিশ্চয় হ'ব নমস্কাৰ মোৰ নাম শ্ৰী মানস প্ৰতীম দাস আৰু আপোনাৰ

আছে আছে বিভিন্ন ধৰণৰ চাব লগা আছে আমাৰ ওচৰে পাজৰে এতিয়া বনীয়া সত্ৰ আছে তাৰপাছত ইফালে দীপিলা চাইডে খটৰা মন্দিৰ আছে ইফালে হিড়িম্বা মন্দিৰ আছে আৰু এইফালে খেলপথাৰ এইবিলাক বহুত ধৰণৰ আছে হয় জাগা চাবৰ কাৰণে বহুত আছে আৰু ইয়াতে এইফালে আমাৰ এইফালে এইফালে বগামাটি বা এইফালে কামেশ্বৰ মন্দিৰ সেইবিলাক আছে অঁ মই ঠিকে আছোঁ ভাল আপোনাৰ হয় হয়

ঠিক আছে হ'ব হ'ব